হেল্ল' অ' বাবুল অ' অ' নমস্কাৰ শুনাচোন হেৰি এই আমাৰ এখন মানে সংস্কৃত বিভাগৰ পৰা এখন কিতাপ উলিয়াব খুজিছোঁ অ' এই মানে আমাৰ এই সংস্কৃত সাহিত্যৰ মানে ধৰি লোৱ বািভিন্ন সাহিত্যৰ ওপৰত প্ৰভাৱ বিভিন্ন ভাষা সাহিত্যৰ ওপৰত প্ৰভাৱ তুমি যিহেতুকে অসমীয়া সাহিত্যৰ ছাত্ৰ গতিকে মই ভাবিছোঁ এই আমাৰ সংস্কৃত সাহিত্যৰ যে ধৰি লোৱা সিটো প্ৰদেশ আছে পঞ্চতন্ত্ৰ আছে এই অ' সেইখিনিৰ প্ৰভাৱ আমাৰ অসমীয়া সাহিত্যত কেনেকৈ পৰিছে তাৰ ওপৰত তুমি এটা লিখা আমাক দিব লাগে

অ' অ' লিখিবা আৰু মানে চাবা কেনে কেনেকৈ ধৰি লোৱা তাৰ সেই যিটো নৈতিক শিক্ষা যিখিনি আছে পঞ্চতন্তৰ হিতোপদেশ ইত্যাদিত বহুতখিনি নৈতিক শিক্ষা আছে নহয় সেই নৈতিক শিক্ষাখিনি আমাৰ অসমীয়া গল্পসাহিত্যত কেনেকৈ প্ৰকাশিত হৈছে সেইটোৰ ওপৰত অকণমান মানে গুৰুত্ব দিলে ভাল হয় গতিকে যিহেতুকে তুমি অসমীয়া সাহিত্যৰ ছাত্ৰ গতিকে তুমি তাৰ ওপৰত এটা লিখা দিবা আৰু লিখাটো মানে তোমাক বৰ বেছিদিন সময় দিব নোৱাৰিম এই ফেব্ৰুৱাৰী মাহৰ শেষলৈ তুমি আমাক লিখাটো জমা দিবা আৰু খালী এইখন কিতাপখন মানে হেৰি হ'ব আমাৰ কিন্তু ৰিভিউ হ'ব আমাৰ ৰিভিউ বৰ্ড আছে এইখন ৰিভিউ হ'ব গতিকে সেই ৰিভিউ হোৱাৰ পিছতহে ধৰি লোৱা তোমাৰ লিখাটো প্ৰকাশিত হ'ব নহ'ব সেইটো আমি ক'ব পাৰিম ঠিক আছে দিয়া হ'ব থৈছোঁ